গান গাওঁতে এ সিতিয়া ক'ব নালাগে বহুত কেইদিন মানে নাৰ্ভাছ হৈ গৈছিলোঁ সৰু মই বেছি সৰুৰ পৰাই গান গোৱা নাছিলোঁ কিন্তু পৰা গান গাম মানে মানে ষ্টেজত উঠাৰ লগতে কি গাম কেংকে গাম মানে তেতিয়াতো মই ভালকে গান গাবও নাজানিছিলোঁ মানে বেলেগে বজাইছিল ময়ো বেছি মিউজক ছিউজিকৰ বিষয়ে বেছি নাজানো তথাপিতো মানে আৰু মানে গান গাব উঠি তাৰপিছত পাহৰিয়ে যাওঁ কোনখিনি কেনেকে গাব লাগে সুৰো পাহৰি গিছিলোঁ তথাপিতো গাইছোঁ আৰু মোটামুটি প্ৰথম এটা গান গাইছিলোঁ এইখনি গাঁও সেই গানটো গাইছিলোঁ স্কুলত তাৰপিছত এনেকে এবাৰ মানে সেই বিহুৰ ফাংচনত গ'লোঁ বিহুৰ মানে তেতিয়া দিনত বিহু কম্পিটিচনো হয় ইষ্টেজত আৰু মানে কিয় হয় এই গান চানবিলাকৰো হয় তেতিয়া মানে মই নামটো দিলোঁ ৰখিতেই ৰখিতেই ৰখিতে ৰখিতে ৰাতিপুৱা আঠটা বজাত মোক গান গাব দিছে তেতিয়া তাতে বজাৰো আৰম্ভ হৈছিল সাত বজাৰ ৰাতিপুৱা আঠটা বজাত যেতিয়া মই গান গাব ধৰিলোঁ তেতিয়া তাৰ গান বজোৱা মানুহ সেয়ে কোনো ৰকম বজায় ময়ো তেতিয়া অলপ চলপ হাৰমনিয়াম শ শিকছোঁ অলপ চলপ কৰি কিন্তু হ'লেও কি হ'ব গানটো মানে ইমান ভাল হ'ল ফাৰ্ষ্ট প্ৰাইজ পাই গ'লোঁ আধুনিক গীত তেতিয়াই খুব ভাল লাগে এই নাৰ্ভাছ হ'লেও মানে যদি মানে অলপ কি কৰি গোৱা হয় তেতিয়া আৰু গানবিলাক বেছি ভালহে হোৱা যেন লাগে মোক তাৰপিছত তেনেকে আৰু এতিয়াও মাজে মাজে মানে কি হয় নাৰ্ভাছ হ'ব লগা হয় মানে গান গাওঁতে গানৰ কিবিলাক পাহৰি যোৱা হয় এই কোনখিনি তাৰোপৰি ধৰিল চাইনাছ চাইনাছৰ প্ৰব্লেম চাইনাছৰ প্ৰব্লেমৰ কাৰণে গান গোৱাৰ অসুবিধা হয় মানে ইফালে মাতটো ওলাবা মানে চেষ্টা কৰাতে কৰাতে সিফালে গৈ আৰু মানে গানটো সুৰখিনি ওপৰৰ ফালে টানেই হৈ পৰে যিকিনহওক মানে নাৰ্ভাচ হলে কেতিয়াবা হয়তো মানে বেয়া হৈ যাব পাৰে ঠিক তেনেকে বহুতৰে হয় যদিও মোৰ মানে ইমান বেয়া হোৱা নাছিল আৰু কি নাৰ্ভাছ হৈছোঁ যদিও মানে গানটো গাব পাৰিছিলোঁ স্কুলত তেনেকে গ'ল তাতেও গ'ল এনেকে গাই থাকোঁ এতিয়াও কেতিয়াবা কেতিয়াবা মানে সেয়া মানে ঠিকমতে ৰিহাৰ্চেল টিহাৰ্চেল নহয় তেতিয়াও নাৰ্ভাছ হ'ব লগা হয় অলপ চলপ এই আৰু কেতিয়াবা কেতিয়াবা মানে হঠাৎ যদি কোনোবা মানে পৰিৱেশত বা বৈঠকত যদি গান গাব লগা হয় তেতিয়া নাৰ্ভাছ হৈ যাওঁ নাৰ্ভাছ হৈ যাওঁ মানে কোনটো গান গাম কি গাম গানৰ কিবিলাকতো মুখস্থ হৈ নাথাকে মানে গানক লৈ বেছি মই বেছি জড়িত নাছিলোঁ কিন্তু পৰিৱেশত অট'মেটিকলি গান গাব লগা হয় আৰু কি এই মোৰ কিন্তু এই মাতটো ধুনীয়া আছিল কিন্তু লাহে লাহে চৰ্চা কমি গ'ল সেইকাৰণে আৰু চাইনা চাইটিছৰ প্ৰব্লেমৰ কাৰণে গান গাব খুব কঠিন হৈ পৰিল তথাপিও এতিয়াও মানে গান চান গাও নাৰ্ভাছ নাৰ্ভাছকিটো মোৰ প্ৰথমতেই আহি পৰে সেই এনেকে মানে নাৰ্ভাছ হ'লেও আৰু গান গাইযে যাব পাৰোঁ সেইটো এটা মোৰ অভিজ্ঞতা হ'ল

আৰু বিশেষকে গানৰ যদি বহি চহীবিলাক নাথাকে তেতিয়া বেছিকে নাৰ্ভাছ হ'ব লাগে মানে কি ইয়াৰ পিছত কোনখিনি অংশ আছে কি গাব লাগিব পাহৰি যোৱা হয় তেনেকে গান চান গাই থাকোঁ আৰু এইবাৰ মানে এই কিহত মই এটা মানে ৰাজস্থানত গৈছিলোঁ ৰাজস্থানত যাওঁতে তেতিয়া তাতে এটা ট্ৰেইনিং আছিল এই ট্ৰেইনিঙত মানে হঠাতে মানে গান গাব লগা হ'ল তেতিয়া আৰু কি কৰিম কি গীত গাম এতিয়া তাতেই গান গাব লাগিলে ফক চং ধৰণৰ গীত গাব লগা হয় এই বহু সময় তাৰমানে মই গান কি গাম কি গাম কি গাম এনেকে ৰখি থাকোঁতে থাকোঁতে থাকোঁতে থাকোঁতে মানে ইফালে বহি থকা কেইজনে ক'ব লাগছে গাওক গাওক চিন্তা নকৰিব কিন্তু মই তাতেই নাৰ্ভাছ হৈ আছোঁ মই এতিয়া কোনটো গান গাও এই বিহু গীতটো বিহু আৰু গোৱালপাৰীয়া গালেওতো ঠিক নহ'ব ত এনেকে ভাবি থাকোঁতে থাকোঁতে শেষত মনত পৰিল ভূপেন হাজৰিকাৰ সেই বৰগীত সুন সুনৰে সুৰ দে সেই এটা মোৰ অভিজ্ঞতা যে সময় সাপেক্ষে মানে কিছুমান পৰিবেশত মানে গান গাব দিলে তেতিয়া কি গাব কি নাগাব তেতিয়া কি গাম কি নাগাম মানে পৰিৱেশ অনুযায়ী গান গাব লগা হয় তেতিয়াতো নাৰ্ভাছনেছ আহি পৰে কিন্তু যেতিয়া মানে এই সেইটো আহি যায় তেতিয়া কিন্তু ছাকচেছ হ'ব পৰা যায়